মই ভ্ৰমণৰ বাবে পৰ্বতীয়া বা পাহাৰীয়া অঞ্চললৈ যাবলৈ পচন্দ কৰিম কিয়নো এই বিশাল পৰ্বতবোৰে আৰু পৰ্বতৰ এই সেইউজীয়াবোৰে মানুহৰ মনটো সজীৱ আৰু জিজ্ঞাসু কৰি তোলে বুলি মোৰ বোধ হয়